মই অনলাইনৰ পৰা যোনখন শাৰী ৰিচিভ কৰিছোঁ সেই শাৰীখন বহুতেই মৰমলগা আৰু বহুতেই সুন্দৰ প্ৰিণ্টৰ শাৰী পালোঁ গতিকে বহুত বহুত ধন্য়বাদ মোৰ শাৰীখন ইমান মৰমীয়ালকৈ দিয়াৰ বাবে আৰু ইমান সুন্দৰ সুন্দৰ প্ৰিণ্টেদ কৰি দিয়াৰ বাবে ধন্যবাদ